যোগাসনৰ বাবে কোনো সঁজুলিৰ প্ৰয়োজন নহয় যোগাসনৰ বাবে যোগাসনৰ বাবে বগা সাজ পৰিধান কৰা কৰিব লাগে আৰু যোগাসনত চবেই এটা শুদ্ধ মন লৈ আহিব লাগে যোগাসন ৰাতিপুৱা ৰাতিপুৱা ব্ৰহ্মমহূৰ্তত কৰা উচিত ব্ৰহ্মমহূৰ্তত কৰিলে বহুত উপকাৰ পোৱা যায় যোগাসনৰপৰা আমাৰ বহুত উপকাৰ হয় আমাৰ মনবিলাক শান্ত হয় আৰু তাৰোপৰি আমাৰ বহুত বেমাৰ আজাৰ এইবিলাকৰপৰা আমি বাচি থাকিব পাৰোঁ নিজকে সুস্থ সবল কৰি ৰাখিব পাৰোঁ যোগাসনে যোগাসনেই আমাক শাৰীৰিকভাৱে মানসিকভাৱে আমাক উন্নত কৰিব পাৰে যোগাসনত বগা সাজপাৰ পিন্ধিলে আমাৰ মনটোও শুদ্ধ হৈ থাকে আৰু সকলোৱে একেই পিন্ধিলে সেইটো এটা সৌন্দৰ্যশালী হৈ উঠে আৰু ইয়াত কোনো বিশেষ সঁজুলিৰ প্ৰয়োজন নহয় খালী আমাক এখন যোগা কৰিবৰ কাৰণে এখন মেট লাগে আমি মেটখনত প্ৰত্যেকেই নিজা নিজাকৈ একোখনকৈ মেট আনো আৰু মেটখনত নিজে নিজে আমি আমাৰ যোগা শিক্ষকজনে দেখুৱাই দিয়া মতে আমি যোগা কৰি যাওঁ এইখিনিয়ে